পশুপালনৰ ক্ষেত্ৰত মানুহে বিভিন্ন ধৰণৰ জীৱ জন্তু আছে যেনে গৰু ছাগলী কুকুৰ মেকুৰী ইত্যাদি সেইসমূহ পুহিবৰ কাৰণে বহুত বেলেগ বেলেগকৈ ৰাখিব লাগে যেনে গৰু ৰাখিবলৈ গৰু গোহালি ছাগলী ৰাখিবলৈ ছাগলীৰ গঁড়াল কুকুৰ ৰাখিবলৈ কুকুৰৰ গঁড়াল আদিবোৰ লাগে ছাগলী গৰু কুকুৰ মেকুৰী একেলগে ৰাখিব নোৱাৰি তেওঁলোকক যদি একেলেগে ৰখা হয় তেতিয়া বেমাৰ আজাৰ হয় আৰু গাভিনী হৈ থকা ছাগলী তাতে মৰি যাব পাৰে সেইকাৰণে তেওঁলোকক বেলেগ বেলেগ ধৰণে ৰখা হয় আমি সেইকাৰণে সেইবোৰ সাৱধানতা অৱলম্বন কৰিব লাগে ছাগলী আমাৰ ঘৰত এতিয়া ছাগলী আছে ছাগলীখিনিক আমি এতিয়া ধুনীয়াকৈ এটা গঁড়াল বনাই দিছোঁ এখন চাং বনাই দিছোঁ তেওঁলোকক খাবলৈ গ ৰাতিপুৱা হ'লে ধৰক গছৰ পাত চাত আনি সেইবোৰ দিওঁ তাৰপাছত দানা দিওঁ দানাত যেনেকৈ ধৰা ধৰক আপোনালোকে হেৰি কৰিব পাৰে চাপৰ দিব পাৰে তুঁহ আদিবোৰ আৰু বহুত আছে সেইবিলাক দিব পাৰে গৰুৰ কাৰণে ঘাঁহ খলিহৈ আদিবোৰ বস্তু দিব পাৰে কুকুৰ বহুত ধৰণৰ প্ৰজাতি আছে মানুহে কিছুমানে ঘৰত পুহিবৰ কাৰণে বহুত দূৰৰ পৰা কিনিও আনে সেইবোৰো ধুনীয়াকৈ আনি ঘৰত ৰাখিব পাৰে আৰু ভেড়া ছাগলী মানুহে ঘৰতো পোহে ভেড়াৰ কা পৰা হেৰিৰ পৰা নোমৰ পৰা আমাৰ ধৰা কাপোৰ কানিও তৈয়াৰ ক গৰম কাপোৰ তৈয়াৰ কৰা হয় আদিবোৰ কৰিব পাৰি গৰুৰ পৰা গৰু গাখীৰ ক্ৰিম দৈ ঘিঁউ আদিবোৰ বনাব পাৰি বিকি পেলাই সেইবোৰ উপাৰ্জন কৰিব পাৰি গৰু ছাগলীবিলাক ছাগলী ধৰক আমি উপাৰ্জনৰ পথ হিচাপে ল'ব পাৰোঁ সে সেইটো কাৰণে বহুতখিনি মানে হেৰি কৰিব লাগে ছাগলী ফাৰ্ম এখন খুলিবৰ কাৰণে আমাৰ ওচৰতো আছে দূৰতো আছে এইবোৰৰ ট্ৰেইনিং দিয়া হয় ইত্যাদিবোৰ